মই একমাহ মান আগতে হিমালয়া নেচাৰেল গ্ল' ৰ এটা কেছৰ ফেছ জেল কিনিছিলোঁ সেইটো মই যোৱা একমাহ ধৰি ব্য়ৱহাৰ কৰি আছোঁ এতিয়ালৈকে মোৰ যিমান দাগ স্পট আছিল মুখত চববিলাক নোহোৱা হৈছে আৰু লগতে গোটেই মই ৰাতি মই ৰাতি লগাই থৈ দিওঁ ৰাতি শোৱাৰ আগত মই ফেছ্ ৱাছ কৰি হিমালয়া জেলটো লগাই থৈ দিওঁ মোৰ গোটেই ৰাতি জেলটোৱে হাইড্ৰেট কৰি ৰাখে এইটো মই ৰীকমেণ্ড কৰিম যে এইটো চবেই চবেই ব্য়ৱহাৰ কৰিব পাৰে যাৰ মোৰ নিচিনা অইলী স্কীণ আছে যোনবিলাকে ক্ৰীম ব্য়ৱহাৰ কৰি বেয়া পায় নেক্সট মই যোৱা সপ্তাহত আৰু এটা স্প'নজৰ লাইট ময়শ্বৰাইজাৰ ক্ৰীম লৈছিলোঁ যিটো নন অইল নন অইলী ফ্ৰেছ ফীল আছিলে যিহেতু মোৰ অইলী স্কীন মই অইলী প্ৰডাক্ট ব্য়ৱহাৰ কৰিব নোৱাৰোঁ মই সেই কাৰণে চববিলাক বস্তু নন অইলী কিনো ত' এই ক্ৰীমটো মই যোৱা একমাহ একসপ্তাহ ধৰি ব্য়ৱহাৰ কৰি আছোঁ মই অফিচত গ'লে বা ওলাই যেতিয়া যাওঁ তেতিয়া মই ক্ৰীমটো লগাই যাওঁ

মোক দিনটোৰ কাৰণে ক্ৰীমটোৱে হাইড্ৰেট কৰি ৰাখে আৰু মই বহুত ভাল পাইছোঁ ক্ৰীমটো ইউজ কৰি ব্য়ৱহাৰ কৰি তাৰপিছত তাৰপিছত যোৱা মই নিভিয়া এটা চফ্ট ময়শ্বৰাইজাৰ ক্ৰীম এটা আছে যিটো বডী ফেছ আৰু হেণ্ডছ চবতে লগাব পাৰি সেইটো মই নৰ্মেলী বডী আৰু হেণ্ডছৰ কাৰণে ব্য়ৱহাৰ কৰোঁ এতিয়ালৈকে মই এইটো বহুতদিন ব্য়ৱহাৰ কৰিলোঁ মোৰ বহতকেইটা ছেচো হৈ গ'ল আৰু মই নতুনকে লৈ লওঁ আৰু মই এইটো এতিয়ালৈকে তিনি চাৰিটামান ব্য়ৱহাৰ কৰিলোঁ মই ওলাই গ'লে বা ৰাতি শোৱা টোপনি যোৱাৰ আগতো মই সেইটো লগাওঁ আৰু মই এতিয়ালৈকে বহুত ভাল পাইছোঁ এতিয়ালৈকে লগাই আৰু মই পিছলৈকেও এইটো ব্য়ৱহাৰ কৰিব বিচাৰোঁ আৰু মই যিবিলাকৰ মোৰ নিচিনা অইলী স্কীন চবকে কম যাতে তেওঁলোকেও এইটো ব্য়ৱহাৰ কৰিব পাৰে